যেতিয়া মানে মই এবাৰ স্কুলৰ ফালৰ পৰা গোটেই অসম ভিত্তিত হোৱা নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বুলি গোলাঘাটিলৈ গোলা গোলাঘাটলৈ গৈছিলোঁ তেতিয়া প্ৰায় ষাঠি গৰাকী প্ৰতিযোগীৰ ভিতৰত ময়ো নৃত্য প্ৰদৰ্শন কৰিছিলোঁ সেই নৃত্য প্ৰদৰ্শনত প্ৰায় ষাঠি গৰাকী প্ৰতিযোগীক চেৰ পেলাই মই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'লোঁ আৰু সেই প্ৰথম স্থান দখল কৰাত মোৰ মা দেউতা দাদা ভাইটি খুড়া খুড়ী পেহা পেহী আৰু মোৰ স্কুলৰ ছাৰ বাইদেউসকলে মোক লৈ বহুতো গুণ গান গালে আৰু বিদ্যালয়খনলৈয়ো গৌৰৱ কঢ়িয়াই আনিলোঁ ছাৰসকলে সেইকাৰণে বহুত গৌৰৱ অনুভৱ কৰিলে মোৰ কাৰণে এইটোক মই আটাইতকৈ মোৰ জীৱনৰ সফলতা বুলি ভাবোঁ আৰু ইয়াৰ বাবে আটাইতকৈ গৌৰৱ অনুভৱ কৰোঁ মই